মই যোৱা পিকনিক খাবলৈ বিষয়ত মই এইটো ক'ব পাৰিম যে এই অৰুণাচল আমি গৈছিলো লেখাবালি আৰু পৰশুৰাম কুণ্ড আৰু ধেমাজি সাতমাইল এনেকুৱা কেইটামান জেগা আমি পিকনিক খেলিবলৈ গৈছিলো তেতিয়া পিকনিক খাবলৈ যাওঁতে আমাৰ মানে বিশ পঁচিছটামান মানুহ গোট হৈ আমি এটা বাছ বুক কৰি বাছত ৰাতিপুৱা পাঁচটা চাৰে পাঁচটা বজাত ঘৰৰ পৰা ওলাই তিনি ঘণ্টামান লাগে বাছত এই নদী আছে নৈ আছে নৈ কিনাৰত আমি মানে চব মুকলি হৈ গোট হৈ আমি তাতে মানে নিজে চাউল দাল সেইটো শাক পাচলি লৈ তাতে আমি নিজে মিলি জুলি বনাওঁ বনাই মেলি গা চা ধুই তাত নৈ আছে নৈত গা চা ধুই তাৰপাছত গান চান বজাওঁ নাচ গান কৰোঁ কৰি ভাত চাত খাই আকৌ আবেলি হ'লে আমি আকৌ বাছত বহি ঘূৰি ফুৰি আকৌ ঘৰত আহোঁতে আমাৰ গোটেই দিন লাগি যায় ৰাতিপুৱা পৰা ছয়টা পাঁচটাত ওলাওঁ আৰু আহোঁতে আহোঁতে ছয়টা সাতটা বাজি যায় এনেকৈ আমি পিকনিক কেইবছৰো কো বছৰে বছৰে আমি গৈ থাকোঁ আৰু পিকনিকটো খাই থাকোঁ ভাল লাগে হাঁ বিভিন্ন ধৰণৰ মানুহ আছে চবৰ অভিজ্ঞতা আছে কোনবাই গান গায় কোনবাই নাচ কৰে কোনবাই ঢোল বজাই কোনবাই খোৱা ৰান্ধিবলৈ যায় খৰি উলিয়াই আমি বিচাৰি জংগলৰ পৰা খৰি আনো নৈৰ পা পানী আনো চাউল তাওল ধুই মেলি বনাই খাওঁতে বহুত এটা আনন্দ জ্ঞাপন কৰিছোঁ আনন্দ পাওঁ আৰু এনেকৈ আমি পিকনিক গৈ মানুহৰ লগত মিছামিছি হৈ মানুহৰ লগত যোগ হৈ হা প্ৰত্যেক বছৰত নতুন বছৰত আমি এই পিকনিকটো মনাবলৈ হাঁ আনন্দ পাওঁ আনন্দ পাইছোঁ এনেকৈ আমি পিকনিক খাবলৈ প্ৰত্যেক বছৰে ৰাইজে মিলি আমি গৈ থাকোঁ আনন্দ লাগে ভাল লাগে